মই এটা অনলাইন শ্বপিং এপৰপৰা এটা জীন্সৰ পেন্ট কিনিছিলোঁ পেন্টটো ইমানেই বেয়া যে মই সেইটো পিন্ধাৰ উপযোগী বুলি নাভাবোঁ পেন্টটো মই যিটো দামত কিনিছিলোঁ সেই অনুসৰি পেনৰ যিটো কাপোৰ সেইটো একেবাৰেই বেয়া পেন্টটো পিন্ধিলে ইমানেই বেছি গৰম লাগে যে তাক পিন্ধিবই নোৱাৰি তাৰ উপৰিও পেন্টটো যিটো কালাৰ মই কিনিছিলো সেই কালাৰটো তেওঁলোকে মোক পঠিওৱাই নাই তাৰ সলনি বেলেগ এটা ৰঙৰহে পেন্ট তেওঁলোকে মোলৈ পঠিয়াইছে ইয়াৰোপৰিও মই যিটো চাইজ দিছিলো সেই চাইজটোৰ এটা ডাঙৰ চাইজ তেওঁলোকে মোলৈ পঠিয়াই দিছিলে মই যিটো আকৌ পুনৰ দৰ্জীৰ তাত গৈ পেলাই ঠিক কৰাবলগীয়া হৈছিল গতিকে মই এইটো এটা ভাল কাপোৰ বুলি ক'ব নোৱাৰোঁ যিটো মই ভাল পোৱা নাই একেবাৰেই মই এই প্ৰডাক্ট বস্তুটো লৈ মই সুখী নহয়